মোৰ পৰিয়ালটো লৈ বৰ্তমান মই সুখী মোৰ দুজনী ছোৱালী বা মোৰ হাজবেণ্ডেও মোক ভালে পায় বেয়া নাপায় বাৰু ছোৱালী কেইজনীয়েও মৰম কৰে মাজে মাজে অলপ গালি চালি দিয়ে আৰু মোক ময়ো গালি দিওঁ কিন্তু ধৰ মানে মোৰ সংসাৰক লৈ সুখী কাৰণ সুখী বুলি ভাবোঁ পিছত কি হয় গম নাপাওঁ কাৰণ ছোৱালী কেইজনীক লৈ এতিয়া সৰুৰ পৰা স্কুলত দিছোঁ পঢ়া শুনা কৰি আছে সৰুজনীয়ে ক্লাছ নাইন পাইছে ডাঙৰজনী টুৱেল্ভ পাইছে ৰিজাল্ট কি হয় গম নাপাওঁ কিন্তু সিহঁতৰলৈকে মানে মানে আশা কৰিছোঁ আৰু আমি বৰ্তমান বহুত কিন্তু ভৱিষ্যতত কি হয় গম নাপাওঁ সিহঁতক লৈয়ে ধৰক আমি ধৰ ফুৰিব য'ত যাব নালাগে যিবিলাক ঠাইত আমি ফুৰিব গৈছোঁ তাই ডেঞ্চ কৰে ডেঞ্চৰ লগতে সেনেকে আমিও মানে ঠাইবোৰ চাইছোঁ বা ঘূৰিছোঁ ফুৰিছোঁ তাইৰ লগত বহুত ঠাই গৈছোঁ সেনেকে সেইকাৰণে আৰু সুখী বুলি ভাবোঁ আৰু পিছত কি হয় গম নাপাওঁ আৰু বৰ্তমান চলি আছোঁ আৰু এনেকেই সংসাৰখন সেয়াই আৰু মোৰ